আমাৰ অঞ্চলটোত থকা পৰ্যটনস্থলীবোৰ ভালদৰে চোৱা চিতা হৈছে বুলি মই ভবা নাই তেনেকৈ মই মানে নাভাবোঁ কাৰণ কেলৈ আমাৰ বিশেষভাৱে একেবাৰে নিচেই কাষতে থকা পৰ্যটনস্থলী হৈছে কমলাবাৰীখন সেইখন সময়ত মানে জানুৱাৰী যেতিয়া এক জানুৱাৰী বা ডিচেম্বৰ মাহ আৰম্ভ হয় তেতিয়াহে সেইখন সেইখন চাফ চিকুণ কৰে বুলি মই ভাবোঁ কাৰণ কেলৈ আপুনি বেলেগ সময়ত যদি যায় এতিয়া আপুনি সেইখন লেতেৰাই দেখিব কাৰণ সেইখন মানে তেতিয়া চাফ চিকুণ কৰি থৈ নিদিয়ে মই সেইকাৰণে কৈছোঁ যে আমাৰ পৰ্যটন থলীবোৰ ভালদৰে চোৱা চিতা কৰা হোৱা নাই বুলি কাৰণ তাত বিশেষকৈ আমি যেতিয়া ডিচেম্বৰৰ পৰা জানুৱাৰী জানুৱাৰী মাহটোত আমি পৰ্যটনস্থলীবোৰলৈ যাওঁ তাত আমি তেতিয়া দেখা পাওঁ যে বহুতো য'তে পতে য'তে পতে পৰ্যটকসকলে পেলাই থৈ যোৱা প্লাষ্টিকৰ প্লাষ্টিকৰ বহুতো সম সামগ্ৰী অ'ত ত'ত সিচঁৰতি হৈ থাকে সেইসকল সেইবোৰ বস্তু সেনেকৈয়ে থাকে কাৰণ তাত চাফা কৰিবলৈ তেনেকৈ মই ভাবোঁ আৰু প্ৰয়োজন মানুহ চাফা কৰিবলৈ আৰু প্ৰয়োজন থাকে মানুহ মই ভাবোঁ সেইকাৰণে মানে পৰ্যটনস্থলীবোৰ আমাৰ ভালদৰে চোৱা চিতা হোৱা নাই বুলি আৰু আপুনি আমাৰ এতিয়া নাগালেণ্ডৰ সীমা সীমাত লাগি থকা বৰশিল তাতো বহুতো লেতেৰা লেতেৰা বস্তুৰ এতিয়া বিশেষকৈ যিচটা শিলত বহি পিনি গদাধৰ সিংহই বৰশী বাইছিল সেই শিল চটাত বহুতো শেলাই ভেঁকুৰ ইত্যাদি ইত্যাদি বস্তুৰে মানে আৱৰি থাকে তাত সম্ভৱ হয়তো তাত পৰ্যটক পৰ্যটন সেই পৰ্যটনস্থলীলৈও যদি যায় পৰ্যটকসকল তাত দুখ পোৱাৰো চাঞ্চ থাকে বিশেষকৈ সেইবোৰ চাফ চিকুণ আৰু হ'ব লাগে বুলি মই ভাবোঁ বিশেষভাৱে তাত আৰু যি মই এটা পৰ্যটকসকলকো কথা এটা কওঁ কেলৈ মানে পৰ্যটকসকলেও অকণমান সেইটো চোৱা চিতা কৰাৰ তেখেতসকলৰ দায়িত্ব এটা আছে কাৰণ তেখেতসকলেও যাতে বস্তুবোৰ পৰ্যটনস্থলীবোৰ লেতেৰা নহয় তাৰো তেখেতসকলে চাব লাগে এতিয়া লগত যদি হ'লেও মানে আপুনি পৰিয়ালবৰ্গৰ লগত যদি আপুনি পৰ্যটনস্থলীলৈ গৈছে পৰ্যটনস্থলীলৈ গৈছে আপুনি প্ৰয়োজনীয় সাম সা সামগ্ৰীৰ লগতে যেনেকৈ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ লৈ গ'ল তাত বিশেষভাৱে ডাষ্টবিন ইউজ কৰক ডাষ্টবিন যদি নাই তাত আপুনি কোনো পৰিষ্কাৰ জেগাত নেপেলাব বিশেষকৈ পেলাবলগীয়া ঠাই এখনতো থাকেই পৰ্যটনস্থলীবোৰত তাত আপোনালোকে পেলাব পাৰে বিশেষভাৱে কি কয় তাত এতিয়া পৰ্যটক বহুতো দূৰৰ দূৰৰ পৰা আমাৰ ইয়াৰ অঞ্চলৰ অঞ্চলৰে নহয় বহুতো দূৰ দূৰণিৰ পৰা পৰ্যটকসকল বহুত আশাৰে আহি পিনি আমাৰ পৰ্যটনস্থলীবোৰ চায়হি পৰ্যটনস্থলীবোৰ যদি লেতেৰা লেতেৰা পেতেৰা হৈ থকা দেখা পায় তেতিয়া মানে কি হ'ল মনটো দূষিত লাগে আমিও এতিয়া যদি পৰ্যটন পৰ্যটনস্থলীলৈ গৈ পিনি এইপিনে বহুতো য'তে পতে বস্তু সিঁচৰতি লেতেৰা পেতেৰা হৈ থকা দেখা পাওঁ কিন্তু আমাৰো মনটো ভাল নালাগে তেনেকৈ সেইকাৰণে তাৰমানে পৰ্যটক ইছ্ পৰ্যটকবোৰো এটা দায়িত্ব থাকে কাৰণ কেলৈ পৰ্যটকবোৰে যাতে লগত যদি সৰু সৰু ল'ৰা নিয়ে তেতিয়া লগত চিপছ্ পেকেট নিয়ে চিপছৰ পেকেটৰ এই প্লাষ্টিকবোৰ যাতে আপুনি এটা ঠাইত বেলেগ এটা ঠাইত থৈ পিনি মানে জ্বলাব পৰাকৈ থ'ব লাগে ঠাই ছাইডত পৰ্যটনস্থলীৰ সোঁমাজতে সেই বস্তুবোৰ পেলাব নালাগে খাদ্য যিকোনো খাদ্য আজিকালি নিয়েই বাৰু সেই খাদ্য খাদ্যবিলাকো তাৰ যাতে এটা ঠাইত থ'ব পাৰে তেনেকুৱা কৰিব লাগে কাৰণ পৰ্যটনস্থলীখন সুন্দৰ হৈ থাকিলেহে পৰ্যটক আহিব পৰ্যটনস্থলীখন যদি সুন্দৰ হৈ নাথাকে তেতিয়া পৰ্যটকবোৰ ক্ৰমান্ৱয়ে কমি কমি আহিব কিয়নো এতিয়া আমাৰ শিৱসাগৰ ৰংঘৰে হওক বা কাৰেংঘৰ হওক আমাৰ শিৱদৌলটোৱেই হওক বা তাত এতিয়া দেখোঁ বহুতো পৰিচ বহুতো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে জানুৱাৰী বিশেষকৈ ডিচেম্বৰৰ পৰা জানুৱাৰী মাহটোত ৰংঘৰটো ৰংঘৰটো দেখিবলৈ বহুত আটকধুনীয়া কৰি থয় যিবিলাকে এতিয়া বহুতো পৰ্যটক তাত গৈ পিনি চাই আমিও চাওঁ তাত মানে কোনো কোনো ক'তো কিবা লেতেৰা পেতেৰা দেখা পোৱা নাই তেনেকৈ বিশেষকৈ আজি আজিলৈকে তাত হয় তাত লেতেৰা কৰিবলৈ বস্তুবোৰ যিবোৰ লেতেৰা বস্তু তাত ডাষ্টবিন দি থৈ দিয়া থাকে ডাষ্টবিনত ভৰাই ডাষ্টবিনত বা ক'ৰবাত বেলেগ ঠাইত পেলাবলৈ থোৱা দেখা পোৱা যায় এতিয়া কাৰেংঘৰটোৱে হওক কাৰেংঘৰটো এতিয়া বাহিৰে ভিতৰেতো ভালেই বুলি ক'ব পাৰি কিন্তু হ'লেও কিছুমান গছ গছনিৰ পাত পত্ৰবোৰ যদি ভালদৰে চাফা কৰি থাকে সদায় দিনে অকল কেৱল ডিচেম্বৰ ডিচেম্বৰৰ পৰা যে জানুৱাৰী মাহতে আপুনি পৰ্যটনস্থলীখন যে ভাল কৰিব সেইটো কোনো কথা নাই আপুনি বেলেগ বেলেগ দিনতো আপুনি পৰ্যটন স্থলীখন চাফা কৰিব পাৰে বিশেষকৈ বেলেগ অকল ডিচেম্বৰ জানুৱাৰীতে বুলি পৰ্যটকসকল নেযায় বেলেগ দিনতো বেলেগ দিনতো যায় পৰ্যটনস্থলীখন চাবলৈ মেলিবলৈ পৰ্যটনস্থলীখন সেইকাৰণে চাফা কৰি থৈ দিয়াটো মই বিশেষভাৱে ভাবোঁ ভাল বুলি মই সেয়াই দিয়া দিহা পৰামৰ্শ দিব বিচাৰিছোঁ যাতে পৰ্যটনস্থলীখন ভাল হৈ থাকে আমাৰ এতিয়া ওচৰে পাঁজৰে এতিয়া যিবিলাক কমলাবাৰীখন কমলাবাৰীখন বিশেষকৈ আপুনি বেলেগ মাহত আপুনি যদি ডিচেম্বৰ জানুৱাৰীত আগত বা আপুনি জুলাই জুন জুলাইত সময়ত যায় তেতিয়া আপুনি বহুতো কোনো মানুহ নাথাকিলেও তাত হ'লেও আপুনি যিসকলে কমলাবাৰীখন চোৱা চিতা কৰিছে তে তেখেতসকলৰ দায়িত্ব যাতে তাত পৰ্যটনস্থলীখনত যাতে বনগুটি বা বনগুটি বা সৰু সৰু লতা গুল্মজাতীয় বৃক্ষবোৰ যাতে চাফা কৰি থাকে সেইটোৱই মই বিচাৰোঁ কাৰণ কিয় অকল আমি ডিচেম্বৰ জানুৱাৰী বুলিয়েই পৰ্যটনস্থলীখনলৈ নাযাওঁ আমি বেলেগ সময়তো কোনোবা দূৰ দূৰণি বা বেলেগ হয়তো কোনোবা ফিল্মমেকাৰ বা কোনোবা চং মেকাৰ তেনেকুৱাবোৰো আহি পিনি আপোনাৰ এইখনত কি কয় পৰ্যটনস্থলীখনলৈ আহিব পাৰে তেওঁলোকেও পৰ্যটনস্থলীখনত আহি বা ভিডিঅ' বা কিবাকিবি বনাব পাৰে সেইকাৰণে মানে প্ৰতিটো সদায় প্ৰতিটো সময়তে আপুনি চাফ কৰি থকাটো আপোনাৰ কৰ্তব্য কিয়নো সেইখন সুন্দৰ হৈ থাকিলে নিজৰে প্ৰকৃতি যদি সুন্দৰ হৈ থাকে আমাৰ নিজৰে ভাল লাগে বিশেষকৈ আমাৰ পৰ্যটনস্থলীবোৰ যাতে পৰ্যটকসকলে চাই ভাল পায় এই সেয়াত বহুতো ভাল লাগে কাৰণ মানে পৰ্যটনস্থলীবোৰ সদায় সুন্দৰ হৈ থকাটো প্ৰয়োজনীয় তেতিয়াহে সুন্দৰ এটা পৰিৱেশ সৃষ্টি হ'ব পৰিৱেশটো সদায় সেইকাৰণে সুন্দৰ কৰি থৈ কৰি থৈ দিয়াটো মই মোৰ মতে ভাল বুলি ভাবোঁ